আমাৰ ওদালগুৰি জিলাখন আচলতে ক'বলৈ গ'লে বিভিন্ন ভাষা জনগোষ্ঠীৰে পৰিপূৰ্ণ আমাৰ এয়া ওদালগুৰি এই ওদালগুৰিত আমাৰ ক'বলৈ গ'লে প্ৰতিটো মাহতে মানে বিভিন্ন জনগোষ্ঠীৰ যিকোনো কিবা নহয় কিবা এটা মানে আমাৰ ইয়াত মানে পৰম্পৰা থাকেই আৰু উৎসৱ এটা মানে পাতিব লগা হয়েই যিহেতু আমাৰ ইয়াত বিভিন্ন ভাষা জনগোষ্ঠীৰ লোক মানে ইয়াত বসবাস কৰো আমি এতিয়া মূল ক'বলৈ গ'লে মূলতে যে আমাৰ অসমীয়া অসমীয়া বুলি কোৱাৰ লগে লগে আমি ইয়াত প্ৰথম আমাৰ বিহু বিহুখিনিক আমি প্ৰাধান্য দিয়া হয় বিহু বুলি কোৱাৰ লগে লগে বিহু নামেই বলিয়া গতিকে বিহুত আমি গোটেই সমূহ ওদালগুৰিবাসী ৰাইজে বা অসমবাসী ৰাইজেই আমি বিহুৰ নামত বলিয়া সেয়ে বিহুটো মানে বিভিন্ন বহল ভিত্তিত মানে প্ৰত্যেকটো মানে জাতিৰ মানে আমন্ত্ৰিত ব্যক্তিসকলেও মানে ইয়াত মানে পৰিৱেশন কৰে তেওঁলোকৰ নিজা নিজা সংস্কৃতিবোৰ গতিকে ঠিক তেনেকৈ আমি অতি উলাহ মালহেৰে আমি ইয়াত বিহু উদযাপন কৰোঁ এতিয়া কথা হ'ল ঠিক তেনেকে আমাৰ পূজা বুলিও ক'বলৈ গ'লে আমি বিভিন্ন ধৰণৰ পূজা আছে আমাৰ ইয়াত ৰাস পূজা আচ্ছা আছে দুৰ্গা মহোৎসৱ আছে গতিকে এনেধৰণে আমি প্ৰতিটো পূজাই আমি ইয়াত মানে উপস্থাপন কৰোঁ বা প্ৰতি বছৰে আমি পালিত কৰোঁ আৰু ইয়াত পূজা বুলি কোৱাৰ লগে লগে আৰু ইয়াত বিভিন্ন ধৰণৰ মানে এটা ব্যৱ ব্যৱসায় কেন্দ্ৰিক মানে কথাখিনি ইয়াত মানে সন্নিৱিষ্ট হৈ থাকে এতিয়া কিবা এটা উৎসৱ অহাৰ লগে লগেই তাৰমানে ইয়াত আমাৰ বিভিন্ন ব্যক্তিৰ মানে সমাগম হয় বিভিন্ন মানে ব্যৱসায় কিছুমান ডাঙৰ ডাঙৰ ব্যৱসায় ইয়াত মানে আহি পেলে মানে এইবোৰত ভাগ লয় তো এনেকুৱা হৈ যায় যে ক'বলৈ গ'লে চৌব্বিছ ঘণ্টাই এটা বিৰাট বহল ভিত্তিত ব্যৱসায় কেন্দ্ৰিক হৈ পৰে বিশেষকৈ আমাৰ উৎসৱসমূহৰ দিনকেইটাত ঠিক তেনেকৈ আমাৰ ইয়াতে অঁ বড়ো জনগোষ্ঠীসকলো আছে তেওঁলোকেও মানে বৈচাগু যিটো আমাৰ নেকি বিহু ঠিক তেনেকৈ বৈচাগু উদযাপন কৰা হয় বৈচাগু বুলি কোৱাৰ লগে লগে তেওঁলোকৰ নিজা যিটো কালচাৰেল ড্ৰেছ আছে সেই ড্ৰেছবোৰ পৰিধান কৰি তেওঁলোকৰ যি বাদ্যযন্ত্ৰ আছে সেইবোৰ উপস্থাপন কৰি খুব এটা মানে আনন্দৰ মুখৰে মানে তেওঁলোক মানে বিহুটো মানে উদযাপন কৰে তো আনহাতে ক'বলৈ গ'লে আপোনাৰ যিখিনি বাগানীয়াখিনি আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ টুচু পূজা হওক কিবা কৰম পূজা হওক তেনেকৈ ধৰণৰ মানে আদিবাসী সম্প্ৰদায়খিনিও তাৰমানে ইয়াত মানে উলিয়া বলিয়া হৈ পৰে বা উক্ত তেওঁলোকৰ যিটো মানে পৰ্ব পূজা খুব আনন্দৰে তেওঁলোকে ইয়াত মানে সমভাগ হয় লয় আৰু সকলোৱে ত' এনেকৈ কৰি পেলাই আপোনাৰ

নেপালী সম্প্ৰদায়ৰখিনিও তেওঁলোকৰ বিভিন্ন ধৰণৰ ইয়াত মানে উৎসৱ আহি পৰে গতিকে সেই উৎসৱসমূহো তেওঁলোকে তাৰমানে প্ৰতিটো উপযুক্ত সময়ত তেওঁলোকে ইয়াত মানে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখে আৰু সেই কাৰ্যসূচী ৰূপায়ন তেওঁলোকে মানে ধুনীয়াকৈ সুন্দৰভাৱে উপস্থাপন কৰে গতিকে ওদালগুৰিখন একচুৱেলি ক'বলৈ গ'লে বিভিন্ন মানে ভাষা জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ঠাই সেয়ে ওদালগুৰিখন তাৰমানে জাকত জিলিকা ঠিক তেনেকৈ আমাৰ ইয়াতে ধৰক ৰাস মহোৎসৱ সেইও মানে আমি খুব এটা বহল ভিত্তিত আমি ইয়াত মানে অনুষ্ঠিত কৰোঁ আৰু সেই ৰাস বুলি কোৱাৰ লগে লগে শ্ৰীকৃষ্ণৰ যি ৰাসলীলা সেই ৰাসলীলাত আমি সকলোৱে মানে আনন্দত উপভোগ কৰোঁ লগতে ব্যৱসায়ী দিশৰ ফালৰ পৰাও ইয়াত যথেষ্ট মানে বনীগ আহি এইবোৰত মানে ভাগ লয় আৰু লগতে আপোনাৰ কিছুমান মানে নিজে সজা একদম মানে যিখিনি নেকি পিয়ৰ বস্তু আপোনাৰ কোনো ইয়াত মানে আৰ্টিফিচিয়েল নহয় আৰু নিজে শ্ৰম পৰিশ্ৰম কৰি ফেলাই কিছুমান বস্তু বাঁহৰেই হওক মাটিৰেই হওক বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ইয়াত মানে নিজেই মানে শ্ৰম দান কৰি পেলাই সেইবোৰ বস্তু এনেকুৱা পূজাৰ বতৰলৈ বা যিকোনো এটা উৎসৱ মুখলৈ তেওঁলোক ঠেলি দিয়ে তো সেইখিনিৰ বিনিময়ত তেওঁলোক একোটা জীৱন নিৰ্বাহ কৰাৰ একোটা মানে উপায় আহি পৰে তো সেইখিনি বস্তু মানে আমি মানে খুব আনন্দ মনেৰে আমি ক্ৰয় কৰোঁ সেইবোৰ বা তেওঁলোকৰ এটা ভাল ব্যৱসায় এটা হৈ পৰে য'ত নেকি তেওঁলোকৰ পৰিয়াল বিভিন্ন ধৰণৰ মানুহ ইয়াত আছে সকলো চাকৰি মুখি নহয় কিছুমান কৃষিজীৱী আছে কিছুমান ব্যৱসায় ভিত্তিক আছে বিভিন্ন ধৰণৰ আমাৰ ইয়াত লোক মানে বসবাস কৰে গতিকে সেইখিনিৰ ওপৰত তেওঁলোকে গোটেইখিনি বস্তু যেতিয়া ইয়াত ওলাই দিব তো তাৰপৰা এটা ভাল তেওঁলোকে ফল পোৱা দেখা যায় ঠিক তেনেকৈ হোলীত হোলীৰো আমি খুব একদম আনন্দ কৰোঁ আমাৰ ইয়াত ডাঙৰ ডাঙৰ নামঘৰ আছে ইয়াত আমাৰ নামঘৰত আমাৰ ঠিক তেনেকৈ মানে দুইদিনীয়া চাৰিদিনীয়া কৰি তেনেকৈ কিছুমান কাৰ্যসূচী আমি ৰাখোঁ সেই কাৰ্যসূচীবোৰত প্ৰতিটো দিনতে বিভিন্ন ধৰণৰ ৰং ধেমালি কৰা হয় বা আমাৰ যিটো গোঁসাই বুলি কয় গোঁসাই আমি তেওঁক আমি মানে এইটো সেকেটা খোৱাব নিয়া হয় বুলি কয় ঠিক তেনেকৈ আমি তেওঁ গোঁসাই ওলাই পেলাই আমি ঘূৰাওঁ তো এনেকৈ কৰিও হোলীৰ মাজতো আমি ইয়াত যথেষ্টখিনি তাৰমানে আমি আনন্দ উপভোগ কৰোঁ আমি ঠিক তেনেকৈ ক'বলৈ গ'লে আপোনাৰ পূজা পূজাবোৰতে আমি তেনেকৈ ধৰণৰ আনন্দ কৰোঁ পূ আৰু বিশেষকৈ আমাৰ যিখিনি চাহ বা জনগোষ্ঠীৰ লোক ইয়াত আছে চাহ জনগোষ্ঠীৰ লোক তো চাহ জনগোষ্ঠীৰ এটা বিশেষ ওদালগুৰিত এটা মানে বিশেষ এটা গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ ইয়াত আছে কাৰণ ইয়াত আমাৰ একদম গাতে লাগি থকা বিভিন্ন ধৰণৰ মানে যেনিবা হাতীঘৰেই হওক কৰামোৰে হওক মাজুলীয়ে হওক চন্দনাই হওক বৰঙাজুলিয়েই হওক বা মাজবাত হওক বা গোটেইখিনি আমাৰ ওদালগুৰিত সংলগ্ন সংলগ্ন হৈ আছে তো সেই গোটেই টি গাৰ্ডেনবিলাকত আমাৰ ইয়াত হাজাৰ হাজাৰ হাজাৰ হাজাৰ মানে আদিবাসীখিনি মানে জড়িত হৈ আছে য'ত নেকি এটা মানে ওদালগুৰিখন এটা মানে খুব এটা মনোৰমৰে দৃশ্য পৰ্বত পাহাৰ নদ নদী সকলোবোৰ আমাৰ ইয়াতে সন্নিৱিষ্ট হৈ আছে তো সঁচাকৈ আজি মানে ক'ব লাগিব ওদালগুৰিখন আমাৰ বিভিন্ন জনগোষ্ঠীৰ হয় য'ত আমি বসবাস কৰি আছোঁ আমি যথেষ্ট সুখী কাৰণ ইয়াত যিবিলাক আমাৰ ইয়াত মানে উৎসৱমুখৰ পৰিৱেশ হৈ পৰে প্ৰতিটো মাহঁতেই বুলি ক'লেও ভুল নহয় বিভিন্ন ধৰণৰ নদ নদী ঝৰ্ণাৰে সেউজীয়া পাহাৰেৰে বিভিন্ন মানে মনোৰমা দৃশ্যৰে আমাৰ ওদালগুৰিখন মানে মনোৰমা দৃশ্য আছে আমাৰ ওদালগুৰিখনত গতিকে ঠিক তেনেকৈ আমি ওদালগুৰিখনক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ওদালগুৰিৰ যিখিনি আমাৰ কলা সংস্কৃতি যিখিনি আমাৰ আছে সেই সাংস্কৃতিখিনি তাৰমানে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ জনগোষ্ঠীত হয় মানে প্ৰত্যেকে প্ৰতিটো উৎসৱতে ভালদৰে তেওঁলোকৰ কাৰ্যসূচীবিলাক উপস্থাপন আমি ইয়াত কৰোঁ পুনৰ কৈছোঁ বৈচাগুয়েই হওক খেৰাই নৃত্যই হওক কৰম পূজাই হওক হোলীয়েই হওক দীপান্দ্বিতাই হওক যিকোনো উৎসৱেই নহওক কিয় আমি ইয়াত অতি আনন্দিতভাৱে মানে ইয়াত আমি উদযাপন কৰি পেলাই মানে খুব এটা মানে ভাল পৰিৱেশত আমি দিনবোৰ অতিবাহিত কৰোঁ আৰু গতিকে পুনৰ শলাগ ল'ব লৈছোঁ মই ওদালগুৰিখনৰ মানে যিখিনি কালচাৰেল ই আছে সেইখিনি সঁচাকৈ তাৰমানে প্ৰশংসনীয় আৰু শলাগ ল'ব লাগিব গতিকে ওদালগুৰি ওদালগুৰি বুলি কোৱাৰ লগে লগে বিশেষ এক বৈশিষ্ট্য আছে আমাৰ চাহ জনগোষ্ঠীয়ে হওক নেপালী সম্প্ৰদায় হওক বা বড়ো সম্প্ৰদায় হওক বা আদাৰ্ছ সম্প্ৰদায় হওক আমি গোটেইখিনি একেলগে আমি ইয়াত সহযোগ কৰোঁ আৰু সকলো প্ৰতিটো আমি সাংস্কৃতিক উৎসৱসমূহ আমি ভালকৈ উপস্থাপন কৰোঁ গতিকে তেনেকৈ আমি এইবোৰ এফালৰ পৰা আমি উদযাপন কৰি যাওঁ গতিকে ওদালগুৰিখন সঁচাকৈ এক বৰ মনোৰমা দৃশ্য প্ৰাকৃতিক জগততে হওক বিভিন্ন সাংস্কৃতিক দিশতেই হওক সকলো দিশৰ পৰা মানে ওদালগুৰিখন মানে ধন্যবাদ থেংক ইউ